অঁ হেল্ল' অঁ হেল্ল' আপ আপুনি অঞ্জলি অঞ্জলি বাইদেউ কৈছে নেকি অঁ আপোনাৰ গাখীৰ লাগে অলপ মানে গাখীৰ লাগিছে আপোনাৰ মানে আছে নেকি গাখীৰ মই দৈ গাখীৰ লাগে য়েচ এই পাঁচ লিটাৰমান লাগিব লাগিলে অলপ পইচা সৰহকৈ দি দিম অঁ গৰু গাখীৰ চাৰি পাঁচ তাৰিখমান লাগিব অঁ নিবলৈ আহিব আহিব মইয়ে আহি যাম

ঠিক আছে হ'ব অঁ অঁ